হয় যিজন ব্য ব্যক্তিয়ে ড্ৰয়িং আৰম্ভ কৰিছে বা ড্ৰয়িং শিকিবলৈ লৈছে তেওঁলোকে নিজৰ দক্ষতা উন্নত কৰিবৰ বাবে তেওঁলোকে অধিক বেছি অনুশীলন কৰাৰ প্ৰয়োজন লগতে তেওঁলোকে ড্ৰয়িংৰ বিষয়ে যথেষ্ট অধ্যয়ন কৰা উচিত বিভিন্ন ধৰণৰ দেশ বিদেশৰ যোখিনি চিত্ৰশিল্পীয়ে আজিলৈকে যিবোৰ কাম কৰিছে সেইবোৰ তেওঁলোকে অধ্যয়ন কৰিব পাৰে যাৰ জৰিয়তে তেওঁলোকে নিজৰ চিত্ৰ কলাটো আৰু উন্নত কৰিব পাৰিব লগতে নতুন নতুন যথেষ্ট তেওঁলোকে নতুন উদ্ভাৱন কৰিব পাৰিব নতুন কৌশলসমূহ আৰু চিত্ৰশিল্পী এজনে সদায় নিজৰ যিটো কলা তাক সন্মান কৰা উচিত আৰু তাৰ বাবে যদি তেওঁ সাধনা কৰে তেওঁ নিশ্চয়কৈ তেওঁৰ দক্ষতা দিনক দিনে উন্নত হৈ গৈ থাকিব